হেল্ল' ফোনটো গোপী হোটেলত লাগিছেনে বাৰু মই যে যোৱাকালি চাউমিন আৰু ম'ম' অৰ্ডাৰ দি আহিছিলোঁ আজি পুৱা দহ বজাত পাব কাৰণে এতিয়াও পোৱাহি নাই বাৰ বাজি চাব্বিছ মিনিট হৈ গ'ল নোপোৱাৰ কাৰণটো জনাব নেকি